পোন্ধৰ আগষ্ট দুহেজাৰ এক ওঠৰ নবেম্বৰ দুহেজাৰ তিনি তেইছ চেপ্তেম্বৰ দুহেজাৰ দহ এঘাৰ জুলাই দুহেজাৰ একৈছ পাঁচ জুন দুহেজাৰ তেইছ